হয় মই ভাবোঁ নতুন প্ৰজন্মতকৈ পুৰণি প্ৰজন্ম অধিক ধাৰ্মিক আছিলে এনে ক্ষেত্ৰত এই পুৰণি আৰু নতুন প্ৰজন্মৰ ধাৰ্মিকতাৰ মাজত মই বহুতো পৰিৱৰ্তন দেখিবলৈ পাইছোঁ যেনে পুৰণি প্ৰজন্মৰ সকলো লোকেই নিজৰ কৰ্মব্যস্ততাৰ মাজতো ৰাতিপুৱা গধূলি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ কিছু সময় উলিয়াইছিল কিন্তু বৰ্তমান নৱ প্ৰজন্মৰ ক্ষেত্ৰত আমি এনেধৰণৰ নিয়মাৱলী দেখিবলৈ নাপাওঁ নতুন প্ৰজন্মই এনেদৰেই নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত হৈ পৰিছে যে তেওঁলোকৰ ওচৰত ভগৱানক প্ৰাৰ্থনা কৰিবলৈও সময়ৰ অভাৱ হৈ গৈছে বৰ্তমান যান্ত্ৰিকতাৰ যুগত এনে কিছুমান সমস্যাও আহি পৰিছে যে বহুতেই ধৰ্ম এৰি নাস্তিক হোৱাও দেখিবলৈ পোৱা গৈছে সেয়েহে মই ভাবোঁ যে পুৰণি প্ৰজন্মসমূহ নতুন প্ৰজন্মতকৈ অধিক ধাৰ্মিক আছিলে